হয় নমস্কাৰ আপুনি নতুনকৈ চাহৰ খেতি কৰিব ওলাইছে

অঁ ঠিক আছে আপুনি নতুনকৈ যদি চাহৰ খেতি কৰিব ওলাইছে বহুত ভাল কথা আপোনাক অভিনন্দন জনালোঁ স্বাগতম জনালোঁ আপোনাৰ চাহৰ খেতি কৰি আগবাঢ়ি যাওক আপুনি উৎপাদক হওক তাৰে কামনা কৰিছোঁ চাহৰ আপোনাৰ চাহ খেতি কৰিবলৈ ধৰক অকল চাহ খেতি বুলিয়েই নহয় বিভিন্ন ধৰণৰ আজিকালি ব্যৱস্থা হৈছে চাহৰ ওপৰত প্ৰস্তুত হৈছে চাহ এতিয়া ধৰক চাহ বুলি ক'লে অকল খাবলৈ খাবলগীয়া চাহেই নহয় আপোনাৰ চাহৰ পৰা ধৰক ফেচৱাশ্ব হৈছে চাবোন হৈছে তেল তৈয়াৰ কৰিছে আপুনি এইবোৰ বিভিন্ন ধৰণৰ বা কাম কৰি পেলাই আপুনি ভাল উৎপাদন কৰিব পাৰে লাভৱান হ'ব আপুনি অকল ধৰক অকল খোৱাৰ কাৰণেই নহয় বাকী ধৰক এইখিনি প্ৰসাধন সামগ্ৰী ফেচৱাশ্বেই হওক তেলেই হওক চাবোনেই হওক সেইবোৰ যদি উৎপাদন কৰে আপুনি যথেষ্ট লাভবা লাভৱান হ'ব এতিয়া আমিতো ডিব্ৰুগড়ত টী চিটি বুলিয়েই কোৱা হয় ডিব্ৰুগড়খন এতিয়া আপোনাৰ গ্ৰীণ টি পাব এতিয়া কুমলীয়া পাতখিনি ছিঙি পেলাই যদি ৰ'দত শুকুৱাই দিয়া হয় সেই পাতখিনি মোহাৰি পেলাই যদি ভালকৈ সংৰক্ষণ কৰি থোৱা হয় তাৰ পৰা বিভিন্ন উপকাৰিতা পাব পাৰি স্বাস্থ্যৰ কাৰণে ধৰক আপোনাৰ প্ৰেছাৰ ছুগাৰ আৰু আপোনাৰ টেনশ্যন এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰীণ টি ব্যৱহাৰ কৰিব পাৰে আপুনি চাহৰ খেতিটো হাতত লওক আপুনি কাম কৰি আগবাঢ়ি যাওক আপুনি নিশ্চয় লাভৱান হ'ন আৰু ভাল খেতিয়ক হ'ব আৰু অঁ ধন্যবাদ